হেল্ল' হয় ডক্টৰ সন্ধ্য়া হয়নে হয় আপুনি মেডিকেলতে আছেনে হয় মোৰ যোৱা দুদিনৰ পৰা পেট বিষাই আছে মানে কে মানে মই মানে কেলৈ হৈছে মানে গম পোৱা নাই মানে মই কালি মই তেনেকৈ এইকেইদিন ভাত খুৱাই নাই তেতিয়াও মানে পেট বিষাই আছে

আগত তেনেকৈ ইমান প্ৰব্লেম নাই বাৰু অলপ গেছ থাকে কিন্তু এতিয়া গেছ হোৱা নাই পেটৰ বিষ হৈ আছে নাই দেখুওৱা সেইটো কাৰণেই ফোন কৰিছিলোঁ

হয়

আপুনি কিমান কিমান টাইমৰ পৰা থাকে বাৰু হয় অঁ হয় হয়

হয় নিশ্চয় মই

তেনেকুৱাই অলপ কিন্তু মই তেনেকৈ মানে বইলেই খাই আছোঁ এইকেইদিন বাৰু

অঁ পানী খোৱাত কম সেইটো কাৰণে আছিলে

অঁ

হয় অঁ

আৰু মাজে মাজে মোৰ চৰ্দিও লাগি থাকে আৰু লাগিলে মানে বহুত বেছি দিনলৈকে লাগি থাকে কাঁহো হয়

হয়

হয়

হয় মই কাইলৈ বাৰটামানত যাম তেতিয়াহ'লে

হয় হয়

ঠিক আছে অঁ বাৰু দিয়ক মই কাইলৈ যাম ৰাখিছোঁ এতিয়া